ৰন্ধা কামটো অকল মহিলাৰ কাম বুলি মই নাভাবোঁ আমাৰ পৰিয়ালত আমি নিজেও ৰন্ধা বঢ়াৰ ক্ষেত্ৰত সহায় কৰি দিয়াৰ হওক বা বনোৱাৰ ক্ষেত্ৰতেই হওক

ৰন্ধা কামটো অকল মহিলাৰ নহয় সাধাৰণতে এতিয়া বৰ্তমান মই দেখা প্ৰায়বিলাক জেগাতে দেখিছোঁ হোটেলবিলাকতো দেখিছোঁ কাৰিকৰ যিমান আছে অকল প্ৰায় সংখ্যক খুব কম সংখ্যকহে মহিলা ৰন্ধা মানুহ থাকে প্ৰায় সংখ্যকেই পুৰুষে কৰে গতিকে এইটো অকল মহিলাৰ কাম নহয় মোৰ ব্যক্তিগত অনুভৱ আমাৰ ঘৰত মোৰ দেউতায়েও ৰান্ধে মাৰ যদি কেতিয়াবা অসুখ বিসুখ হয় দেউতা থাকিলে দেউতাই ৰন্ধা বঢ়া কৰে নহ'লে মই কৰোঁ মোৰ পত্নীয়েও ৰন্ধা বঢ়া কৰে আৰু তেওঁৰো কেতিয়াবা যদি অসুবিধা হয় পৰাপক্ষত তেওঁলোকে ৰান্ধে কিন্তু আমি দেউতাই হওক বা মই হওঁ আমি ৰন্ধা বঢ়াৰ ক্ষেত্ৰত বহুতখিনি সহায় কৰোঁ আৰু মই নিজেই ৰান্ধিও খুব বহুত ভাল পাওঁ প্ৰথম কথা হ'ল কি মই মাংস ৰান্ধি খুব ভাল পাওঁ পৰাপক্ষত আমাৰ ঘৰত যেতিয়া মাংস খোৱা হয় মই নিজেই ৰান্ধোঁ আৰু সকলোৱে আমি সকলোকে ৰান্ধি বাঢ়ি মই খুৱাই মোৰ খুব ভাল লাগে আৰু ৰন্ধা বঢ়াৰ ক্ষেত্ৰত মা হওক বা মোৰ পত্নীক মই সহায় কৰিও মই বহুত ভাল পাওঁ মাছ কাটি দিয়া হওক বা মাংস কটা হওক মই গোটেইখিনি কৰি খুব ভাল পাওঁ গতিকে মই ৰন্ধা বঢ়া আমি যথেষ্ট কৰোঁ প্ৰায় সপ্তাহটোত বা মাহটোত দহ বাৰ দিন মই নিজেই ৰন্ধা কামটো কৰোঁ